হেল্ল' কে বি ৰোডৰ টেম্পো ষ্টেণ হয়নে মই আপোনালোকৰ গাড়ী এখন অলপ আগতে বুক কৰিছিলোঁ বুক কৰোঁতে আপোনালোকে কৈছিলে ভাড়া এশ টকা লাগিব কিন্তু এতিয়া আপোনালোকৰ ডাইভাৰজনে মোৰ মই গাড়ীখনত উঠাৰ পাছত কৈছে যে ডেৰশ টকা লাগিব মই আপোনালোকৰ ডাইভাৰজনক এতিয়া কি কৰোঁ তেখেতকতো মই এতিয়া ডেৰশ টকা দিব নোৱাৰোঁ আপোনালোকেতো প্ৰথম এশ টকা বুলি কৈছিল মই এশ টকাই দিম